ঠিক আছে আমি সাজু হৈ আছোঁ যাবলৈ অ একেবাৰে ফ্ৰি হৈ আছোঁ একেলগে যাম বোলো অ অ অ ঠিক আছে অ অ অ ঠিক আছে অ অ একেলগে যাম সকলো

অ অ ঠিক আছে অ সকলো একেলগে যাম ও ও অ অ ওলাই থাকিম অ অ অ অ অ